অঁ বা অঁ কি কৰি আছা তুমি হেৰি ময়ো এনেই আছোঁ বাৰু হেৰি মই কথা এটা ভাবিলোঁ বজাৰ কৰিবলৈ যাবা নেকি আজি বা কালিৰ ভিতৰতে যাওঁ

অঁ আছাম চিল্ক ভাণ্ডাৰ যোনখন হয় সেইফালে চাব পাৰিম এই আমাৰ মেইন টাউনতে আছে অঁ অঁ অঁ আৰু ধৰা তাকেই বিয়াৰ কাৰণেও ধৰি লোৱা আমি কিনিব পাৰিম আমাৰ নিজৰ কাৰণেও কিনি লওঁ

অঁ চাই ল'ব পাৰি আমি চাই ল'ম আৰু ন অঁ লাগিবই তেনেকে

অঁ অঁ অঁ তেনেকে মই শুনিছোঁ বাৰু ভালেই হয় কাপোৰ মেটেৰিয়েলটো ভাল হয় আৰু ধৰি লোৱা তোমাৰ ইমান বেছি প্ৰাইজো নহয় দামো নহয় ইমান আৰু ইমান দাম নহয় আৰু তোমাৰ চব বস্তুৱেই পাম ধৰি লোৱা গামোচা হওক বা চেলেং বা হওক বা সেইবিলাক বস্তু পাই যাম বাৰু তাতে চাব লাগিব খালি আমি অকণমান অঁ অঁ তাৰপৰাও আৰু ধৰি লোৱা কিবা কাপোৰৰ পিচ হওক বা তেনেকে চাই ল'ম আৰু ন অঁ তেনেকে অঁ অঁ অঁ হ'ব বাৰু ঠিক আছে হ'ব ঠিক আছে দিয়া অঁ অঁ